হেল্ল' অ বাইদেউ এই মোৰ ছোৱালীজনী এতিয়া এডমিশ্যন দিব লৈছোঁ যে এতিয়া মানে অ আপোনালোকৰ হেৰি স্পৰ্ষ্টছৰ হেৰি তাত এডমিশ্যন দিব লৈছোঁ নহয় এতিয়া ইনে কেনেকৈ কি কৰিব লাগিব সঁজুলি কেতিয়া কি কি লাগিব মেলিব সেইখিনিৰ বিষয়ে কওকচোন অকণমান বাইদেউ কি কি লাগিব মেলিব

অ হয়নি এনে মানে হেৰি আপোনাৰ এইটো কি কয় খেলৰ যিখিনি ধৰক তাহাঁতক যিখিনি শিকাব অ অ অ অ সেইখিনি লৈ লগত লৈ মানে পঠিয়াই দিব লাগিব ন' অ অ অ অ অ মানে মই সেই বস্তুটোকে বোলো বস্তুখিনি পঠিয়াই একেবাৰে লগত দিমনে নে অকল খালী মানুহজনী পঠিয়াম সেইটো কাৰণে মই ফোন এটা কৰি ল'লোঁ ঠিক আছে হ'ব তেনেহ'লে মই কিমান সময়ত পঠিয়াব লাগিব বাৰু ছোৱালীজনীক এতিয়া পিছবেলাই কাৰণ এতিয়াতো তাই অ এতিয়াতো তাই স্কুলতে আছে অ চাৰে চাৰিটামান বজাত ন' আচ্ছা আচ্ছা আচ্ছা ঠিক আছে বাইদেউ হ'ব ধন্যবাদ